তিনিচুকীয়াৰ জলবায়ু সেমেকা হয় ওচৰতে আমাৰ অৰুণাচলখন আছে অৰুণাচলৰ কাৰণে আমাৰ ইয়াত বৰষুণটোও বেছি হয় বৰষুণ দিয়ে বৰষুণ দিলে ইয়াত খুব ঠাণ্ডা হয় ঠাণ্ডা হয় বৰষুণটো অতি বেছি হয় আমাৰ তিনিচুকীয়া জিলা তিনিচুকীয়াৰ বৰষুণ দি থকাৰ কাৰণে আমাৰ এই শেলুৱৈ হয় খুব ফাংগাছ হয় ঘৰবিলাকতো ডেম্প হৈ যায় পানী হয় বোকা হয় ঘৰবিলাকত আৰু মানুহবিলাকৰ অসুবিধাও হয় ওচৰতে অৰুণাচলখন আছে কাৰণে ইয়াত ঠাণ্ডাও পৰে খুব তাত বৰফ পৰিলে আমাৰ ইয়াত ঠা খুব ঠাণ্ডা হয় আমাৰ তিনিচুকীয়া জিলাখনত খুব সঘনে বৰষুণ দি থাকে বৰষুণ দিয়াৰ ফলত মানুহৰ অসুবিধা হয় ৰাস্তাটো পানী হয় ৰাস্তা পদূলিবোৰ বোকা হয় আৰু ঘৰ ঘৰবিলাকতো ভেঁকুৰ হৈ যায় খোৱা বস্তুটো ভেঁকুৰ হৈ যায় ঠাণ্ডাত আৰু কেতিয়াবা ৰ'দ দিয়ে কেতিয়াবা বৰষুণ দিয়ে এই সেইকাৰণে ইয়াত জলবায়ু একেবাৰে সেমেকা হৈ থাকে তিনিচুকীয়াত গতিকে মানুহবিলাকৰ অলপ অসুবিধা হয় সেই গতিকে ইয়াত ঋতুৰটো মানে দৈনিক